আমাৰ ঘৰখনত পুৰুষ মহিলা দুয়োটাই উভয়েই কাম কৰোঁ তেখেতে হাৰ্ডৱেৰ দোকানত কাম কৰে আৰু মই ঘৰৰ কামখিনি কামখিনি কৰোঁ যেনে ল'ৰা ছোৱালীক কলেজত পঠাওঁ স্কুলত পঠাওঁ তাৰোপৰি ৰন্ধা বঢ়া কৰোঁ আৰু গৰু ছাগলী পালন কৰোঁ এনেকৈয়ে তাৰ মানে আমাৰ ঘৰখন চলি থাকে